অঁ দাদা আপুনি সেই এই য়োগা চৌগা শিকায় নেকি অঁ আপোনাৰ নম্বৰটো এই তৰুণ দাৰ পৰা লৈছিলো আকৌ মানে আমাৰ ইয়াত হেৰি মানে মিটিংখন পাতিছোঁ মানে এই বষ বয়সস্থ মানুহৰ কাৰণে আপুনি এবাৰ আহিব পাৰিব নেকি মানে শি শিকাই দিবলৈ মানে আমাৰ গাঁৱতে পাতিছোঁ

মানে আপোনাৰ হেৰি এশ ডেৰশমান মানুহ হ'ব বয়সীয়াল জেগাটো আমাৰ সেই হেৰি ৰৌমৰীয়া বুলি কয় অঁ তাৰ এই গাঁৱতে ফিল্ডকেইখন ফিল্ডখন আছে তাতে পাতিম বুলি ভাবিছো মিটিংখন মানুহ আপোনাৰ এনেই এনেইতো মোটামুটি ডেৰশমান মাতিছোঁ এশ ডেৰশ এতিয়া ওচৰৰ গাঁৱৰ মানুহো মাতিছোঁ যদি তেওঁ তেওঁলোকে আহে তেতিয়া অলপ বেছি হ'বগৈ বাৰু

অঁ নহয় সেইটো আপুনি হেৰি নকৰিব বাৰু আপোনাক দিম বাৰু মাননিটো অঁ অঁ অঁ

আপুনি ক হেৰি কওকচোন কিমান ল'ব বাৰু এনেই আহি পিনে নহ্

অঁ দুগা কৰিলেও ভাল অঁ অঁ স্বাস্থ্য়ৰ কাৰণ অঁ

মি মিটিংখনটো এনেই আপোনাৰ হেৰি ত্ৰিছ তাৰিখ মানে ত্ৰিছ তাৰিখে পাতিম বুলি ভাবিছোঁ অঁ ত্ৰিছ আমাৰ আগবেলাৰ পৰাই হ'ব আগবেলাৰ পৰা দুঘন্টা

অঁ আপুনি নিজে জনাই দিলে ভাল হ'ব আপুনি এই জন জনা মানুহ যে তে তেন্তে আপুনি দুদিনমানৰ আগত আহিব এই পইচা কথাটো পাতি ল'ব আপুনি আৰু মানে কেনেকৈ হেৰি পাতিব লাগে আপুনি সেইটো অলপ দি হেৰি কৰি দিব শিকাই দিব আপ আপুনি ক'লে অলপ ভাল হ'বতো তাকে আপোনাক হেৰি আপুনি নিজে আহিবনে আপোনাক আনিব গ'লে আনিব যাব লাগিব তেলটো বহুত দাম হৈ গৈছে বাৰু

তেন্তে এই গাড়ী মোৰ আছে বাৰু মই আপোনাক লৈ আনিমগৈ তেন্তে

আপোনাক মই লৈ আনিমগৈ আপুনি হেৰি চাই যাব জেগাটো শিকাই শিকাই দিবহি

ঠিক আছে তেন্তে আপুনি হেৰি আহিব মই এই মই আপোনাক লৈ আনিমগৈ ধন্যবাদ